আমি সকলোৱে জ্ঞাত যে দুহেজাৰ বিশ বৰ্ষত ক'ভিড নাইনটিনে আমাৰ ভাৰতৰ লগতে গোটেই বিশ্বলৈ এক মহামাৰী

যিয়ে গোটেই বিশ্বৰ লগতে ভাৰতবৰ্ষক কোঙা কৰি পেলাইছিল এই মহামাৰীত আমাক আটাইতকৈ যদি কোনোবাই সহায় কৰিছে সেয়াই হ'ল বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা এই বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ সহায়তহে ভেকচিন বনোৱাৰ ক্ষেত্ৰত অত্যন্ত গুৰুত্বপূৰ্ণ আহিলা হিচাপে থিয় হৈছিল বা আহিলা হিচাপে পৰিগণিত হৈছিল আৰু গোটেই ভাৰতবৰ্ষখন যেতিয়া লকডাউন হৈ আছিল সেই সময়ত ছাত্ৰ ছাত্ৰী বা শিক্ষাৰ্থীৰ পঢ়া শুনা কৰিবলৈ স্কুল বা কলেজলৈ যাব পৰা নাছিল তেতিয়া বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ সহায়তেই ঘৰতে বহি নিজৰ ম'বাইল ফোন বা লেপটপ পৰ সহায়ত ভিডিঅ' কল বা প্ৰযুক্তিবিদ্যাৰ সহায়ত তেওঁলোকে ক্লাছ কৰিব পাৰিছিল যিয়ে ছাত্ৰ ছাত্ৰী বা শিক্ষাৰ্থী পঢ়া বা জ্ঞান আহৰণ কৰাৰ ক্ষেত্ৰত অলপ হ'লেও সহায় কৰিছিল আজিৰ সময়ত বা বৰ্তমান সময়ত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ অবিহনে আমি জীয়াই থাকিব নোৱাৰোঁ আৰু এই বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ সহায়তেই

আগলৈ বা ভৱিষ্যতলৈ এনেদৰে আৰু নতুন নতুন আৱিষ্কাৰ কৰি যাব লাগিব ডিজিটেল পাঠদানৰ বিষয়ে মই অৱগত হয় তাৰ লগে লগে ডিজিটেল পাঠদান বুলি ক'লে

ম'বাইল ফোন বা লেপটপ এনেকুৱা প্ৰযুক্তি জৰিয়তে

ঘৰতে বহি বা ঘৰতে থাকি নিজৰ জ্ঞান বা ক্লাছ কৰি যাব পাৰোঁ যিয়ে ছাত্ৰ ছাত্ৰীক মহামাৰীৰ সময়ত অতি সহায় কৰিছিল তাৰ লগে লগে কিন্তু ইয়াৰ লগত কিছুমান সমস্যাও থকা দেখা যায় কিয়নো কিছুমান দৰিদ্ৰ ঘৰৰ বা দুখীয়া ল'ৰা ছোৱালীয়ে এই প্ৰযুক্তিবিদ্যা বা ম'বাইল ফোন বা লেপটপ আৰু তাৰ লগতে তাৰ লগত জড়িত কিছুমান খৰছ যেনে ডাটা পেক বা অন্য কিছুমান খৰছ বহন কৰিব নোৱাৰে যিয়ে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত এক সমস্য়াৰ সৃষ্টি কৰা দেখা গৈছে কিয়নো সকলো পৰিয়ালৰ লোকে যিহেতু ইমান দামী বা খৰছ কৰি ম'বাইল বা লেপটপ এটা কিনি দিব নোৱাৰে তাৰ বাবে তেওঁলোকৰ অতি সমস্যা হোৱা দেখা যায় আমাৰ যেনেকৈ এটা মুদ্ৰাৰ দুটা পিঠি থাকে সেইদৰে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰো দুটা পিঠি আছে এটা ভাল আৰু এটা বেয়া এইটো এতিয়া মানুহজনৰ ওপৰত ক'ব বা তেওঁলোকৰ পৰিস্থিতি বা পৰিৱেশৰ লগত ক'ব যে তেওঁলোকে বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যা কিদৰে ব্যৱহাৰ কৰে হয় নিশ্চয় ভাল গুণো থাকিব সকলো বস্তুৰে আৰু বেয়া গুণো থাকিব সেইটো এতিয়া আমাৰ মানুহৰ ওপৰত ধন্যবাদ